চিনাকি ক্ষুদ্ৰ ব্যৱসায়সমূহ হ'ল যেনে পাণ দোকান সৰু সৰা চাহৰ দোকান ছাট হাউচ এইবিলাকেই এখন ছাট হাউছত থাকিবলগীয়া বস্তুসমূহ হ'ল ৰোল এই পৰঠা চাহ বইল কণী আৰু চাওমিন ইত্যাদি আৰু এখন পাণ দোকানত বিভিন্ন ধৰণৰ চুপাৰী পেকেট তামোল পাণ বিস্কুট মৰটন আৰু এনেকুৱা সৰু সুৰা বহুতো বস্তু এখন সৰু সুৰা পাণ দোকানত বেছি বস্তু ৰাখিব নোৱাৰি সেইবাবে তথাপিও পেকেজিং বস্তু পেকেটৰ বস্তুসমূহ ভালেখিনিয়ে দোকানখন শুৱনি কৰিও ৰাখে যেনে চিপছ হওক চুপাৰী পেকেট হওক চকলেট মটন ইত্যাদি